পৰিৱেশৰ প্ৰতি সচেতনা বৃদ্ধিৰ বাবে আমি বিশেষকৈ গছ গছনি ৰোৱা ওপৰত বেছি গুৰুত্ব আৰোপ কৰিব লাগে বিশেষ কিয়নো আমাৰ বৰ্তমান প্ৰকৃতিৰ যিটো অক্সিজেনৰ যিটো পৰিমান কাৰ্বন ডাই অক্সাইডতকৈ অক্সিজেনৰ পৰিমানতো যথেষ্ট কমি আহিছে আৰু এইক্ষেত্ৰত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে আমাক আগুৰি ধৰিছে সেইকাৰণেই আমি গছ গছনি ৰোৱা ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা উচিত বুলি মই ভাবোঁ ময়ো এইক্ষেত্ৰত গছ গছনি ৰোপন কৰাৰ ক্ষেত্ৰত যথেষ্ট ধৰণে মানে গছ পুলি ৰোপন কৰাৰ ক্ষেত্ৰত কাম কৰি আছোঁ